হেল্ল' অঁ দীপশীখা অঁ মই এটা বিশেষ কামৰ কাৰণে ফোন কৰিছিলোঁ অঁ আমাৰ ওচৰত যে এল পি স্কুল বাপুজি নগৰ এল পি স্কুলটো আছে তুমি গম পাইছানে মানে জানানে অঁ দেখিছাটো তো সেইটোৱে তুমিও যিহেতু সামাজিক কামত অলপ জড়িত হৈ থাকা সেইকাৰণে মই তোমাৰ কথা ভাবি তোমাৰ লগত যোগাযোগ কৰিলোঁ যিহেতু জুলাই মাহ পৰিছে গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হৈছে তো এইখিনি সময়তে ভাবিছোঁ আমি ইউথখিনিয়ে মিলি যুৱ কেইজনমানে মিলি আমি এটা গ্ৰুপ এটা খুলিছোঁ তাতে তোমাকো ইনক্লুড কৰিব বিচাৰিছোঁ তাতে আমি এটা স্বচ্ছতা অভিযান এটা চলাম বুলি পৰিকল্পনা এটা কৰিছোঁ তুমি তুমি পাৰিবানে অঁ তুমি ইয়াৰ ওপৰত কিবা এটা মন্তব্য দিয়া বা মানে কিবা এটা ইনপুট দিয়া কেনেকৈ আমি আগবঢ়াব পাৰিম গোটেই প্লেনিংটো পৰিকল্পনাটো

অঁ অঁ হয় হয়

অঁ হয় হয় নিশ্চয়কৈ তো আমি গোটেই ফিল্ড এখনো আছে তাৰ স্কুলৰ লগতে গোটেইটো আমি গোটেই অঞ্চলটোৱে মানে আমি অঞ্চল মানে কি গোটেই হেৰি পৰিসোধটো আমি ল'ব ল'ম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে কিছু লগতে লঘু আহাৰো ব্যৱস্থা কৰা হ'ব তো আমি ডেটটো এতিয়ালৈকে ঠিক হোৱা নাই নিশ্চয়কৈ ফাৰ্ষ্ট উইকতে হ'ব প্ৰথম সপ্তাহতে হ'ব জুলাই মাহৰ আমি তোমাক আগৰ সময়খিনি জনাই দিম আগৰ কি কি কাৰ্য হ'ব জনাই দিম অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ ঠিক আছে থেংক ইউ ভাল লাগিছে ধন্যবাদ অঁ অঁ ধন্যবাদ ধন্যবাদ